হয় কওকচোন হয় হয় হয় কিমান লাগিছিলে আপোনাক কিমান লাগিছিলে আপোনাক আপুনি নিজে নিবহিনে নে আমাৰ গাড়ী আপোনালোকৰ ঘৰত দি থৈ যাব আপুনি এড্ৰেছটো মোক হোৱাটছাপত পঠাই দিব মই আপোনাক কেতিয়া কেতিয়ালৈ লাগিব আপোনাক হয় কাইলৈ পিছবেলা তিনিটামান বজাত যদি পাই যায়গৈ আপুনি এড্ৰেছটো মোক জনাই দিবচোন

অ ঠিক আছে দিয়ক